ছাৰ মই নতুন পেন কাৰ্ড এখন বনাবলৈ আবেদন কৰিব বিচাৰিছোঁ কেনেকৈ কি কৰিব লাগিব অকণমান কওকচোন কি কি নথি পত্ৰ লাগিব মই লৈ আহিছোঁ বাৰু লগতে কি কি লাগিব কওকচোন মই মানে সেই বিষয়ে সবিশেষ নাজানো অকণমান আপোনালোকে বুজাই দিয়াত সহায় কওকচোন আপোনালোকে অলপ বুজাই দিলে মোৰ সুবিধা হ'ব যিহেতু মোৰ পেন কাৰ্ডখন বহুতেই দৰকাৰ হৈছিল মোৰ মানে এতিয়া আপোনাৰ শ্বেয়াৰ মাৰ্কেটত এটা ডিমেট একাউণ্ট খুলিম বুলি ভাবিছিলোঁ সেইকাৰণে পেন কাৰ্ডখন দৰকাৰ হৈছিল মই মানে তাৰ বিষয়ে নাজানো কি কি কেনেকৈ আবেদন কৰিব লাগিব কি কি নথি পত্ৰ লাগিব সেই বিষয়ে সবিশেষ জনা জনাই দিয়ক ভালদৰে মই মানে আগতেও এবাৰ এজনক কৈছিলোঁ তেওঁ কৈছিলে যদিও মই ইমান ভালদৰে বুজি নাপালোঁ আপুনি যদি ভালদৰে বুজাই দিয়ে মোৰ অকণমান সহায় হ'ব এই পেন কাৰ্ডখন আপোনাৰ আবেদন কৰাত অঁ হয় মই মানে নতুন কৰিম বুলি ভাবিছোঁ মোৰ দৰকাৰ হৈছিল খুবেই প্ৰয়োজন হৈছিল মোৰ এই এইকেইদিনতে কেতিয়ালৈ পাৰিব এইখন হেৰি কৰিবলৈ মই যদি আজি আবেদন কৰোঁ কিমান দিনৰ ভিতৰত আহিব অঁ একসপ্তাহ ন একসপ্তাহৰ ভিতৰত হৈ যাব তেতিয়াতো ভালেই হ'ব ভালদৰে বুজাই দিয়কচোন আৰু কি লাগিব মই বাকী যি যি লাগে লৈ আহিছোঁ বাৰু মই চবেই লৈ আহিছোঁ অঁ ঠিক আছে বাৰু